হেল্ল' অঁ মাংস দোকানী হয়নে অঁ অঁ কি কি মাংস পাম বাৰু আপোনাৰ দোকানত মোক খাচী লাগিছিলে আৰু হাঁহ মাংসটো লাগিছিলে এনেই খাচীটো লাগিব ত্ৰিছ কেজি এইটো হাহঁটো বেছি নালাগে বাৰু পাঁচ কিলোৱে হ'ব অঁ অঁ হাঁহটো দাম কিমান বাৰু হাঁহটো দাম কিমান বাৰু হয় তাৰ পিছত খাচীটো অঁ তাতকৈ কমাব পাৰিব নে খাচীটো খাচীটো কমাব পাৰিব নেকি

হাঁহটো অঁ এনেই মোৰ মাংসটো ঘৰত দিব পাৰিব অঁ ঘৰ নগাঁওতে মোৰ পাঠৰি হয় অঁ অঁ মানে মাংসটো হোম ডেলিভাৰী দিব ন অঁ এ এডভাঞ্চটো এড এডভাঞ্চটো দিব নালাগে অঁ ঠিকে আছে তেতিয়াহ'লে আপুনি হোম ডেলিভাৰী দি দিব আকৌ হেৰি কৰিব মাংসটো অকণ ভাল চাই দিব অঁ অঁ ঠিক আছে হ'ব